ডাটা প্লেন বুলি ক'ব গ'লে জিঅ' জিঅ'টো বহুতেই ফেমাছ আমাৰ এই অঞ্চলত কাৰণ জিঅ'ৰ মূল্যটো বহুত কম ডাটা প্লেনৰ সেইকাৰণে জিঅ'ৰ টু থাৰ্টি নাইন প্লেনটো বহুতেই ফেমাছ আৰু তাত দুই জিবিকৈ ডেইলি ডাটা পোৱাৰ উপৰিও আনলিমিটেড ফুল ফোন কলজ আনলিমিটেড মেছেজ আদি সুবিধা পোৱা যায় তাৰপিছত এয়াৰটেল এয়াৰটেল ক'বলৈ গ'লে এয়াৰ্টেলৰ টু নাইনণ্টি নাইনৰ পেকটো বেয়া নহয় আৰু এয়াৰটেলৰ নেটৱৰ্ক সকলো ঠাইতে প্ৰায়ভাগে পোৱাই যায় আৰু টু থাৰ্টি টু নাইণ্টি নাইন প্লেনটোৰ পৰা দুই জিবি ডাটা ডেইলি আনলিমিটেড কল এইবিলাক সুবিধা পোৱা যায় আৰু ভোদাফোনৰ ডাটা ইমান ভাল নহয় কাৰণ ভোদাফোনটো আজিকালি নচলাই হৈছে জিঅ' আৰু এয়াৰটেলটোৱেই বহুত বেছি ফেমাছ আৰু আমাৰ এই অঞ্চলত দুটা প্লেনেই বেছিকৈ সকলোৱে ইউজ কৰে